একাংশ শিক্ষাৰ্থী নিয়মীয়াকৈ স্কুলত উপস্থিত থাকিবৰ নোৱাৰাৰ অন্তৰালত কিছুমান কাৰণ নিহিত হৈ থাকে কিছুমান শিক্ষাৰ্থীৰ ঘৰৰ পৰা স্কুললৈ যিটো দূৰত্ব তাৰ পৰিমাণ অধিক আৰু যাতায়তৰ সঠিক ব্যৱস্থা নথকাৰ বাবে তেওঁলোকে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় সেয়েহে তেওঁলোকে নিয়মীয়াকৈ স্কুলত উপস্থিত থাকিব নোৱাৰে ঠিক সেইদৰে গাঁৱৰ আৰ্থিক অৱস্থা সুচল নোহোৱাৰ বাবে কিছুমান শিক্ষাৰ্থীয়ে আনৰ ঘৰত কাম কৰিবলগীয়া হয় তাৰ বাবেও স্কুললৈ যোৱাত বাধা আহি পৰে আৰু ঠিক সেইদৰে কিছুমান এনে অঞ্চল পিছপৰা অঞ্চল আছে য'ত সজাগতা ইত্যাদি অভাৱৰ কাৰণেও শিক্ষাৰ্থীসকল নিয়মীয়াকৈ বিদ্যালয়লৈ নাযায় আৰু তেনেদৰে অত্যাধিক গৰম বা অত্যাধিক বৰষুণ বানপানী ইত্যাদিৰ ফলতো কেতিয়াবা নিয়মীয়াকৈ স্কুল যোৱাত বাধা আহি পৰে